অঁ হয় কওকচোন হয় হয় হয় হয় অঁ মই লোকেল মাছটো প্ৰায়খিনি নদীৰ পৰাই উঠাওঁ আকৌ কেতিয়াবা ফিচাৰি গাঁৱৰ পৰাই উঠাই দিওঁ তাৰ পিছত আকৌ যদি আপুনি বিয়াৰ বাবে বুলি ক'লে ন বৰালিটো পাব পাব বৰালি পাব শ'ল পাব ৰৌ পাব বাকী আপুনি যি বিচাৰে পাব বাৰু

অঁ অঁ পোৱাটো পাই যাব বাইদেউ আপুনি বৰালি মইটো এতিয়া নশ টকাকৈ দি আছোঁ কেজি কাৰণ ডাঙৰ বৰালি কমেও পাঁচ কেজি ছয় কেজি মান হৈ যাব আৰু ইভাগে শ'ল মই পাঁচশ টকাত দি আছোঁ আৰু ৰৌ যদি প্ৰয়োজন হয় তেতিয়া চাৰিশ টকা আৰু গৰৈ শিঙি সেইবোৰ মই বিচাৰি দিব পাৰিম সেইবোৰ বৰ বেছি নাই দুশ তিনিশ ভিতৰত হৈ যাব বাৰু আপোনাক কিমানমান লাগিব সৰু মাছ অঁ হয় হয় নাই মানে হেৰি মইটো গাঁৱৰ পৰা উঠাও ন অকণমান হেৰি হৈ যায় ন নশ আপুনি কিমান ক'লে সাতশ অকণমান চাই চিতি দিব আৰু মোলৈ প্ৰফিট এটা থাকিব লাগিব নহ'লেতো মোৰ ময়ো বজাৰ কৰিয়ে খাওঁ বাইদেউ আপুনি কাটি মেলি দিব লাগিব নেকি আপোনাক

ঠিক আছে ঠিক আছে মই নিম বাৰু কাটিলে কিন্তু আপোনাৰ চাৰ্জটো বেছি হ'ব দেই মানে পইচাটো অলপ এক্সট্ৰাকৈ এশমান দিলে হৈ যাব বাৰু অঁ ঠিক আছে নহ'লে হৈছে গৈ ন ঠিক আছে ঠিক আছে হ'ব দিয়ক